গোলাঘাট ষ্টেট বেংকৰ ইনুপ্ৰভা বৰা হয়নে অঁ মই আপোনাক

মোক মানে বিজনেচ এটা কৰিবৰ কাৰণে লোন অলপ লাগিছিল এই আপোনালোকৰ ইয়াত লোন দি আছেনে বাৰু এতিয়া

মই দৈপুঙৰ পংকিয়াল গাঁৱৰ হয় ৰঞ্জন বৰা

মোক পঞ্চাছ হাজাৰমান টকা লাগিছিলে অঁ ডকুমেণ্টছ কি কি দিব লাগিব

ঠিক আছে তেতিয়াহ'লে মই সোমবাৰে বাৰটামান বজাত গৈ আছোঁ অহা সোমবাৰে অঁ অঁ আপুনি চাই মেলি দিব আৰু অঁ অঁ